কাপোৰ ধুবলৈতো আমাক চাৰ্ফ চাবোন লাগেই চাৰ্ফ চাবোন যদি নহয় কাপোৰ ধুয়ো ভাল নালাগে কাৰণ চফা নহয় সেইকাৰণে চাৰ্ফ চাবোন লাগেই আৰু ডাৱৰীয়া বতৰত কাপোৰ ধুই মুঠেই ভাল নালাগে কাৰণ কাপোৰবিলাক নুশুকাই কিবা গোন্ধ ওলাই নুশুকালে সেইকাৰণে ভাল নালাগে আৰু ৰ'দ দিলেতো কথাই নাই ৰ'দত মেলি থওঁ কাপোৰবিলাক খুব সোনকালে শুকাই যায় পাতলেই হওক বা ডাঠেই হওক খুব সোনকালে শুকাই সেইকাৰণে ধুয়ো ভাল লাগে কিন্তু ডাৱৰীয়া বতৰত কাপোৰবিলাক নুশুকাই কাৰণে ভাল নালাগে পাতল কাপোৰবিলাক বাৰু বতাহ বলিলে অকণমান শুকাই বাৰু কিন্তু ডাঠ কাপোৰ মুঠেই নুশুকাই তেতিয়া ধৰক আমি ফেনৰ তলতেই মেলি থওঁ তেতিয়া অকণমান হ'লেও শুকাই বা পিছদিনাখন ৰ'দ দিলে উলিয়াই দিওঁ তেতিয়া সোনকালে শুকাই যায় কিন্তু আজিকালিতো আৰু ৱাচিং মেচিন মানুহৰ ঘৰে ঘৰে প্ৰায় মানুহৰ ঘৰতেই আছে সেইকাৰণে সহজ হ'ল মানুহে অকণমান ধৰক চাৰ্ফ দি দিলে পানী অলপ দি দিলে বছ চুইচ্চটো দি দিলে হৈয়ে গ'ল কাপোৰো সোনকালে শুকাল সোনকালে হৈ যায় সেইকাৰণে সুবিধা হ'ল আজিকালি কষ্টও নহয় ধৰক সেইকাৰণে মানুহৰ ঘৰে ঘৰে আছেই আজিকালি সুবিধাৰ কাৰণে